হেল্ল' অঁ অঁ বাইদেউ আপনালোকৰ ছাগাল কেইটা দেখোন আহি মোৰ গোটেই বেংনাখিনি শেষ কৰ্লাক খাই আপ্নালোকে চাবা নৰে অলপ জীৱ জন্তু পোইহলে অলপ ভালকে পোইহবা লাগে অঁ আপুনি অঁ আপুনি যদি ছাগলী পোহিব জানচে তাতে ভালকৈ প্ৰতিপালন কৰ্বাও জানবা লাগে এংকে ওচৰে পাজৰে মানুহৰ যদি শাক শাক পাচলি খাই ফুৰে তেন্তে কি কি হিচাপে আপুনি ছাগলী পোহিছে আমি ইতা কিয় কিয়া বেৰা দিম ছাগালী আপোনাৰহে হয় আপুনি হে ভালকৈ চাবা লাগে এতিয়া কি আমি পইচা খৰচ কৰি পইচা খৰচ কৰি আমি বে বেৰাখন দি দিলেহে হ'ব আমাৰ ইমান পইচা নাই নহয় বেৰাখান দিবা অঁ বেৰা দিবাই লাগব' অঁ বেৰা দিবাই লাগব' আমাৰ আপ্নালোকৰ নিচিনা চৰকাৰী চাকৰি কৰা ম নাই নহয় মানুহ আপুনি আ আপুনি যিয়ে নোপোহক কিয় আপুনি প্ৰতিপালন কৰবা জানবা লাগে সেইটো কথা হ'ল নেকি আপুনি ঘূৰাবাই লাগব আপুনি ছাগলী য'তে যাই তাৰ প্ৰতি নজৰ ৰাখবাই লাগবো এংকে হ'লিচোন চ চবৰেই গোটেই মানুহৰ ঘৰৰে গোটেই বস্তু খাব আপুনি মই কেতিয়াবা ওলাই যাবাও পাৰোঁ ওলে যাবা লগা হ'বও পাৰে সেইবুলি কি মই ইতে আপনাৰ ছাগলী আহ বুলি ৰখি থাকবা লাগ্ব নেকি মোৰ গোটেই বাৰীৰ বস্তু নাখাওক বুলি বেৰা দিবা আমি নৰোঁ বেৰা দিবাৰ আমাৰ পইচা নাই আপনি দৌৰি থাকবাই লাগব আপনাৰ ছাগাল আপনাৰ ছাগাল আপনাৰ জন্তু আপনি পিছে পিছে ঘূৰি থাকবাই লাগব' অঁ হ'ব দিয়ক হ'ব দিয়ক আপুনি এইটো নজৰ ৰাখব